মই ভ্ৰমণৰ বাবে পাহাৰ পৰ্বতলৈ যাব বিচাৰোঁ যিহেতু কেইদিনমানৰ আগত মই এটা ঠাই ফুৰিব গৈছিলোঁ সেই ঠাইডোখৰতে ঠাইডোখৰ পাহাৰ পৰ্বতেৰে আগুৰা যিহেতু পাহাৰ পৰ্বতেৰে থকা ঠাইডোখৰত ইমান এটা হাই হুলস্থুলৰ পৰিৱেশ সৃষ্টি নহয় সেই ঠাইডোখৰ বহুতো শান্তিপূৰ্ণ হয় সেই ঠাইডোখৰত আপোনাৰ মনত বহুতো ভাব আহে আৰু বিভিন্ন ধৰণৰ আমাৰ পৰিয়ালকেন্দ্ৰিক সমস্যাৰ পৰা তাত মুক্ত নিচিনাকৈ থাকিব পাৰি যিহেত যিহেতু পাহাৰ পৰ্বতসমূহত গছ গছনি জংঘল আদিয়ে পৰিপূৰ্ণ সেইবাবে তাত এক মুক্ত অক্সিজেন হাৱা পোৱা যায় আৰু সেই ঠাইডোখৰত যোৱাৰ লগে লগে তাৰ যিটো মনোমোহা দৃশ্য সেই দৃশ্য দেখি সকলো মানুহ মুহিত হয় আৰু সেই পাহাৰ পৰ্বত চাবৰ বাবে বছৰি বহুতো পৰ্যটকৰ পাহাৰ পৰ্বতলৈ আগমন ঘটে পাহাৰ পৰ্বতসমূহত সময়মতে আৰু ঋতুভেদে বৰফ আৰু বতাহ বৰষুণ আদিৰ বিভিন্ন প্ৰভাৱ দেখা যায় আৰু বিভিন্ন ধৰণৰ পৰ্বত পাহাৰসমূহত ভূমিস্খলন আদিৰো প্ৰভাৱ দেখা যায় আৰু পাহাৰ পৰ্বতসমূহত যিহেতু জংঘলে পৰিপূৰ্ণ সেই জংঘলসমূহত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতি জীৱ জন্তু আদি দেখা পোৱা যায় সেই পাহাৰ পৰ্বতসমূহকে কেন্দ্ৰ কৰি বিভিন্ন ব্যক্তিসমূহে তাত ভিডিঅ' ফটো আদি শ্বুটিং আদি কৰা হয় তাৰ যিটো খাদ্য তাত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হয় তাৰ মাটি যিহেতু সাৰুৱা সেইবাবে তাত বসবাস কৰা লোকসকলে বিভিন্ন খেতি বাতি কৰে